হেল্ল' হেল্ল' অঁ কওকচোন কোনে কৈছে বাৰু অঁ কওকচোন আপুনি কি সহায় কৰিব লাগে অঁ কওকচোন বাৰু কেনেধৰণৰ সহায় কৰিব লাগে আপোনাক অঁ কেনেকুৱা অশান্তি হৈছে আপোনাৰ

অঁ অৰুণোদয় আপুনি নাপায় নেকি অঁ আৰু বেলেগ মানে আপোনাৰ ৰেচন কাৰ্ড চেচন কাৰ্ড আছে নাই নাই চাউল তাউল পায় নাই আপুনি অঁ চলে কেনেকৈ তেতিয়াহ'লে অঁ আপোনাৰতো তেতিয়াহ'লে অঁ আপোনাৰতো তেতিয়াহ'লে বহুত ল'ৰা ছোৱালীয়ে আপোনাক নাচায় মানে ল'ৰা বোৱাৰী আপোনাৰ ল'ৰা বোৱাৰীয়ে মানে নাচায় অঁ অঁ অঁ অঁ আপোনাৰ থাকিবলৈ ঘৰ আছে নাই অঁ আপোনাৰ মানে এতিয়া আপুনি মানে সহায় এটা বিচাৰিছে মানে আপুনি যে অৰুণোদয়ো নাপায় মানে চাউলো নাপায় আৰু থাকিবলৈও আপোনাৰ মানে ঘৰ ভালকৈ নাই কাপোৰ কানি আছে নাই আপোনাৰ অঁ তেতিয়াহ'লে আপুনি যে মানে আপোনাৰ ওচৰত এনেকৈ হেৰি মানুহ আছে নাই মানে এনেকৈ অলপ মানে আপোনাৰ লগত তেনেকৈ হেৰি কৰিব যোগাযোগ কৰিব পৰা অলপমান জনা শুনা মানুহ আছে নাই আপোনাৰ ওচৰত নাই কোনো অঁ আপুনি তেতিয়াহ'লে সেই মোক লগ কৰিব আপুনি মোৰ ওচৰলৈ আহিব আপোনাৰ ঘৰ ক'ত অঁ চাংমাই গাঁৱত আপুনি তেতিয়াহ'লে আহিব লাহোৱালৈ আহিব মোৰ লগত ক আপুনি যোগাযোগ কৰিব আপুনি এতিয়া কাৰ পৰা ফোন কৰিছে অঁ অঁ আপুনি তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব আপুনি আহিব যেনে তেনে আহি মোক লগ কৰিবহি লগ কৰি পেলাই মই আপোনাৰ সকলো সুবিধা মানে দিবলৈ চেষ্টা কৰিম অৰুণোদয় আৰু অৰুণোদয় কেনেকৈ মানে আপোনাৰ মই হেৰি কৰিবলৈ অলপমান সহায় কৰিবলৈ চেষ্টা কৰিম আৰু অৰুণোদয় চৰুণোদয় দিবলৈ চাউলখিনি আপোনাক দিবলৈ মানে সহায় কৰি দিম আৰু অঁ অঁ মই আহে মই আপোনাক আপুনি আহিব মোৰ ওচৰলৈ মই আপোনাৰ যেনেকৈ হ'ব মানে সহায় কৰি দিম আৰু দেই অলপ হ'লেও সহায় কৰি মানে খিনি নোৱাৰিলেও হা আপুনি যে এতিয়া আহোতেতো আপুনি বাছতে আহিব নে অটোত আহিব অঁ বাছতে বাছতে আহি আপুনি এই লাহোৱালতে নামিব লাহোৱালৰ ৰেল ষ্টেচনটো দেখিছেনে অঁ সেয়াতে নামিব সেয়াতে মই ৰখি থাকিম আপুনি যিজনৰ পৰা আপুনি এতিয়া ফোন কৰিছে যে ল'ৰাজন সেই ল'ৰাজন লগত লৈ আহিব আৰু মোৰ লগত সেইজনলৈ ফোন কৰি দিব মোলৈ আৰু মই মোৰ লগত যোগাযোগ কৰি মই আপোনাক মানে সকলোখিনি সুবিধা দিবলৈ হেৰি কৰি দিম বাৰু সহায় কৰিম দেই অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ অঁ